মই মুন্মী গগৈয়ে কৈছোঁ অঁ হয় নেকি অঁ মই মানে ফোন কৰিছিলোঁ এটা ৰিপৰ্ট দিবলৈ বুলিয়ে কৰিছিলোঁ ৰিপৰ্টাৰ উলিয়াব লাগে মানে এই আমাৰ ওচৰত মানে ওচৰ এঘৰত সৰু ল'ৰা ল'ৰা আৰু ছোৱালী মানে হেৰি কাম কৰিবলৈ সিহঁতক লগাই দেই ঘৰৰ কাম বন কৰা কিবা কিবি আমি দেখোঁ সিহঁতৰ লগত অহা যোৱাটো নাই তাৰ মানে চৰ্ট চৰ্টৰ ওপৰত দেখোঁ সিহঁতক কাপোৰ মেলি থোৱা কিবা কিবি কাম চাম কৰাকে মানে খুব অত্যাচাৰ কৰে সিহঁতক কেতিয়াবা কান্দি মাৰপিট কৰে এই আমি অহা যোৱাতো নাই দেখোহে তাৰমানে অহা সিহঁতক দৰ্জা বন্ধ কৰি থৈ যায় মানুহহালে কাম কৰে যে চাকৰি কৰে তলা মাৰি থৈ যায় অঁ সেই ৰিপৰ্টটো মানে আপোনালোকে আমিতো দেখা নাই ইমান অত্য়াচাৰ কৰাটো সহ্য কৰি থাকিব নোৱাৰো নহ্ ওচৰতে থকা মানে ৰিপৰ্টটো কেনেবাকৈ উলিয়াব লাগে

অঁ

বয়সটো দছ এঘাৰ বছৰ মানে ক্ৰচ হ'ব নেকি তেনেকুৱাই

অঁ আৰু আছে দেই আমাৰ গাঁৱতে আছে মানে ওঠৰ বছৰ অঁ অঁ সেন অঁ তেনেকুৱাও আছে আমাৰ গাঁৱতে দেখিছোঁ মানে এতিয়া ওঠৰ বছৰ হোৱা নাই মানে মেট্ৰিক দিছিলেহে ছোৱালী এজনী মানে সেই ল'ৰাটো একেলগতে পঢ়া আছিলে সিহঁতে মানে ভাল পাই পিনি বিয়া হৈ আহিলে এতিয়াতো গাঁৱৰ মানুহে সিহঁতক মানে থৈ দিছে ঘৰত সোমাবলৈ দিছে যদিও বিবাহৰতো উপযুক্ত হোৱা নাই ওঠৰ বছৰ হোৱা নাই এইটো ষোল্ল বছৰ হৈছেহে সেইটো ইলিগেল হৈছে সেইটো এতিয়া মানে কেনেকৈ হেৰি কৰিব পৰা যাব অঁ অঁ অঁ সেই তাকেইতো

এই এই তেনেকুৱাই আ

আপোনোকে মানে যিমান পাৰে ইয়াৰ বিষয়ে নিউজটো উলিয়াবলৈ চেষ্টা কৰক তাৰমানে তেতিয়াহে যাতে আমাৰ সমাজখন অকণমান উন্নতি হ'ব এনেকৈ যাতে বাল্য বিবাহটো নহয় তাৰ উপৰিও এই দছ এঘাৰ বছৰীয়া ল'ৰা ছোৱালী এতিয়া স্কুল যাবলৈ হয় স্কুল নগৈ এতিয়া লোকৰ ঘৰত কাম কৰিবলৈ ঘৰৰ মাক দেউতাকেও পইচাৰ কাৰণে সিহঁতক দি দিবলগীয়া হৈছে সিহঁতে যে সিহঁতৰ ঘৰত গৈ মানে কিমান অত্যাচাৰ কৰিবলগীয়া পাবলগীয়া হয় আমি ওচৰত থাকি মানে সদায় শুনি থাকোঁ সহ্য নোহোৱা হয় লাষ্টত কাকো ক'বলগীয়া মানে এটা পৰিস্থিতি হৈ যায় কাক ক'ম কাক নক'ম মানে এই ৰিপ'ৰ্টাৰৰ জৰিয়তে যাতে ৰাইজে গম পায় অঁ অঁ অঁ অঁ অঁ অঁ কিবা এটা ব্যৱস্থা ল'ব লাগে

অঁ সেইটোকে মই জনালোঁ ৰুও আপোনালোকে কিমান পাৰে মানে হেৰিটো বহলাই মেলি হেৰি কৰক অঁ ধন্যবাদ